আমাৰ সম্প্ৰদায়ত এতিয়াও প্ৰচলিত হৈ আছে ধান মাহ সৰিয়হ কুঁহিয়াৰ গোমধান আলু কচু পিয়াঁজ এইবিলাক সকলোবোৰ আমাৰ ইয়াত এতিয়াও চলি আছে কিন্তু আমাৰ ধৰা এইবিলাক কৃষি কৰিবলৈ নাঙল নাঙলে হাল বায় কেইবা চাহো বোৱাৰ পিছত মৈ মাৰে মৈ মৰাৰ পিছত আকৌ খলি দিয়ে খলি দিয়াৰ পিছত আমি আলুবোৰ এটা এটাকৈ ৰুব লাগে ৰোৱাৰ পিছত সেইখিনি আকৌ আলুখিনি পুতি দিব লাগে পুতি দিয়াৰ পিছত তাত সাৰ গোবৰ সাৰ দিব সাৰ দিয়াৰ পিছত থৈ দিব লাগে আৰু আমি সেই আলু বছৰজোৰাই খাই থাকোঁ আমি আলুটো কিনিবও নালাগে নিকিনাকৈ খাই আছোঁ আৰু সৰিয়হটোও তেনেকৈ দি তেল তেল খাওঁ বা খাৰলি খাওঁ তেনেকৈ দি সৰিয়হটোও আমি হেৰি কৰি আছোঁ কিন্তু ধৰা মাহটো মাহটো আমি হেৰি মোৰ আঘোণত তুলিলোঁ আকৌ মাহটো আমাৰ বহুত বহুত কাৰণত লাগে শালি মাহটো বিশেষ লাগে আমাৰ গৰু ৰঙালী বিহুত গৰুক গা ধুৱাবলৈ শালি মাহটো লাগে গোটকুৰা খাবলৈ মগুমাহটো লাগে মগু মাহে চিতল মাছে খাওঁ সেয়াও ভাল লাগে তেনেকৈ আমি এইবিলাক সব ব্যৱহাৰে কৰি আছোঁ ধৰক তিলটো তিল আমি তিল মা জোকাৰিলোঁ জোকৰাৰ পিছত ধুনীয়াকৈ ধুই ছাটনি খালোঁ বা তিলৰ পৰা ছাটনি খালোঁ তেলটো উলিয়াই পিনি তেলটো ধৰা মাথাত ঘঁহিলে মাথাটো ঠাণ্ডা হৈ থাকে ধৰা তিল তেলটো বহুত ভাল তাৰপিছত আকৌ তিলৰ পৰা আমি মই পিঠা বনাওঁ যেনেকৈ আমাৰ বৰা ধান ধৰা তাৰপিছত আকৌ ৰঙা শলপোনা বা এইবিলাক তৰাবলি তেনেকৈ দি সেইবিলাক ধান কৰোঁ তৰাবলিটো আমি চিৰা বনাওঁ বিহুত তাৰপিছত বৰাটোৱে আমি বৰা পিঠা খুন্দো পিঠা খুন্দি তাত তিল দিব লাগে তিল দি মেলি আমি সেইভাগেদিয়ে তিলটো বনাওঁ তিল পিঠা হয় আমাৰ আমি সেইবিলাকতো ঘৰৰ পৰাই খাই আছোঁ তাৰপিছত আকৌ তিল তাৰপৰা আহিলে হেৰি পিয়াঁজটো ধৰা পিয়াঁজো আমাৰ তেলত দি খাব লাগে পিয়াঁজৰ পাতটোও আমাৰ ব্যৱহাৰ কৰিব লাগে পিয়াঁজৰ পাতটোও আমাৰ হয় তেলত দিব পাৰি বা পিতিকা বনাব পাৰি তেনেকুৱা বিলাকত খাব পাৰি তাৰপিছত আকৌ পিয়াঁজ আদাটোও ধৰা আমি আদাও খেতি কৰোঁ আদা খেতিটোও আমাৰ লাগে মাংসত দেখোন আদাটোৱে প্ৰয়োজন আদাটো প্ৰায়োজন সেইটো কাৰণে আমি আদাটোও কৰোঁ নহৰুটোও যদি আমাৰ ঘৰতে হয় আদাটোও হয় আমাৰ মাংসও জুতি লাগিলে তাৰপিছত আকৌ কুঁহিয়াৰ পেৰোঁ কুঁহিয়াৰ শাল আমাৰ ঘৰতে আছে আমি ধৰা কুঁহিয়াৰ খেতি কৰোঁ কুঁহিয়াৰ খেতিৰ পৰা আমি বহুত লাভৱান হৈছোঁ গুড় বিক্ৰী কৰিব পাৰি বিহু চিজন এতিয়া মাঘ বিহুত গুড় ওলাব তাৰপিছত আকৌ ব'হাগ বিহুত ওলাব আমাৰতো ঘৰতে এইবিলাক হয়